যেতিয়া প্ৰেক্টিচ কৰিবলৈ যাওঁ তেতিয়া ঠিকে থাকে কিন্তু এবাৰ সন্মিলন হৈছিলে সন্মিলনত গাব যাওঁতে তেতিয়া বহুত মানুহ হৈছিলে অকলে গান গাবলৈ মানে বিভিন্ন সংগীতৰ মাজত অকলে গান গাবলৈ বহুত মানে এদিন নাৰ্ভাচ অনুভৱ কৰিছিলোঁ প্ৰথম অৱস্থাত ভয় লাগিছিলে লাহে লাহে যেতিয়া দুটামান গান গালোঁ তাৰপিছত লাহে লাহে মিল খাই আহিলোঁ আৰু তেতিয়া পাৰিলোঁ গাবলৈ পিছত তেতিয়া ইমান অনুভৱ হোৱা নাছিলে কিন্তু প্ৰথম অৱস্থাত মানে কেনেকৈ গাম কি কৰিম ইমান মানুহৰ মাজত আগত ইমানখিনি মানুহৰ মাজত গোৱা হোৱা নাই আগতো গান গাওঁ কিন্তু ইমান মানুহৰ মাজত গোৱা নহয় সেই কাৰণে সেই এবাৰ সন্মিলনত অকণমান নাৰ্ভাচ অনুভৱ কৰিছিলোঁ বাৰু কিন্তু পাছত লাহে লাহে ঠিক হৈ আহিলে